মই কিবা কিবি পঢ়িবলৈ হ'লে মই পৰামৰ্শৰ কাৰণে ভেটেনেৰী মেডিকেললৈকে যাওঁ তাতে সোধা পোছা কৰি যিখিনি পাৰোঁ তাৰপৰাই সুবিধা লৈ মই ঘৰলৈ আহোঁ